হেল্ল' খুৰী কওক অ' ভালে ভালে খুৰী আপোনাৰ ভালনে অ' অ' মইও এইকেইদিন ঘৰতেই সোমাই আছোঁ অ' অ' আবেলি মই আছোঁ ঘৰতেই আছোঁ খুৰী অ' অ' আজি বতৰটো ভাল খোজ কাঢ়িবলৈ যাব পাৰি ছকিডিঙ্গিলৈকে যাব পাৰে ছকিডিঙ্গি পাৰ্কলৈকে ঠিক আছে ছকিডিঙ্গি ছকিডিঙ্গি পাৰ্কলৈ যাম তেতিয়াহ'লে মই মোৰ মাক কৈ দিম আৰু ওচৰৰ বৰুৱা আণ্টিকো কৈ দিম অ' ঠিক আছে আপুনি মই মাক ক'ম আৰু বৰুৱা আণ্টিক কৈ দিম আমি চাৰিজন যাম আজি ছকিডিঙ্গি তাতে খোজ কাঢ়ি আহিম অ' অ' তাতে চাহ খাই গুচি আহিম অ' ঠিক আছে খুৰী